হেল্ল' অঁ হয় হয় কওক অহ্ অঁ অঁ নিশ্চয় আহিবা মই তোমাক সকলোবিলাক দেখাই দিম ইয়াততো এনেও গম পোৱাই যে এশিঙীয়া গড়ৰ বাবে বিখ্যাত তোমাক আগবঢ়াই লৈ যাম তোমাক তাকো দেখাম তাৰ পৰা হাতীৰ পিঠিত উঠিবা নহয় অঁ তাৰ বাবে বাৰু এক্সট্ৰা চাৰ্জ লয় তুমি তাৰ বাৰু বিশেষ নিদিলেও হ'ব আৰু বাঘ চাবলৈ হ'লে তুমি অকণমান গভীৰ অৰণ্য মানে অলপ ভিতৰলৈ সোমাব লাগিব আৰু পৰাপক্ষত কেতিয়াবা দেখা পোৱা যায় কেতিয়াবা পোৱা নাযায় প্ৰাকৃতিক সৌন্দৰ্য চাব পাৰিবা ভালদৰে আৰু কোনোবা আহিব নে কি লগত অঁ অঁ কেতিয়া আহিবা তোমালোকে জনাই দিবা মোক অঁ ঠিক আছে বাৰু আহিলে আহিলে তুমি ফোন কৰিব আম মোক অঁ ঠিক আছে দিয়া